মই মাছ ধৰিবলৈ কেনেকৈ শিকিলোঁ মানে মই মোৰ দাদাহঁতৰ খুৰাহঁতৰ বৰ্তাহঁতে সৰুতে ককাহঁতে মাছ ধৰা দেখিছিলোঁ তেওঁলোকে বিভিন্ন ধৰণে মাছ ধৰিছিলে জকায় পলহ জুলুকী পঁচা এইবিলাক আৰু বৰশী দি তেওঁলোকে মাছ ধৰা মই সৰুৰপৰা দেখি আহিছিলোঁ তেওঁলোককো এই তেনেকৈয়ে তেওঁলোকক দেখি দেখি মই মাছ ধৰিবলৈ শিকিলোঁ আৰু মই সৰুৰ কালৰপৰাই মাছ ধৰিবলৈ মই মাছ ধৰি আছোঁ বৰশীতে হওক বা জাকৈ বায়ে হওক মই তেনেকৈয়ে মাছ ধৰোঁ তেওঁলোকৰ যিখিনি কৌশল আছিলে ধৰি লওক বৰশী আছিলে এটা বৰশী আপোনাৰ বাঁহৰ খলসাত তাত কিনিবলৈ পায় ৰছী ঘৰতো বনাব পাৰি ৰছীত তাত বৰশী লগাই এটা পুঙা লগাই টোপ দি কিনে পথাৰত হওক পুখুৰীত হওক তাতে বহি ধুনীয়াকৈ মাছ ধৰি মানে বৰশী বাই মাছ ধৰিব পাৰি তেনেকে পলহ হ'লে আপোনাৰ বিল বা নদীত গৈ বা পানী বাঢ়ে আমাৰ বাৰিষা কালত তাত গৈ আমাৰ উজানত আমি পলহ লৈ পলহ বাইছিলোঁ বা জুলুকী বাইছিলোঁ তেনেকৈ তেনেকৈ জাকৈয়ো চবিয়াই চবিয়াই আমি কাষৰপৰা নদীৰ কাষৰপৰা জাকৈ চবিয়াই তেনেকৈয়ো মাছ ধৰিছিলোঁ তেনেকৈ শিকিলোঁ আমাৰ পুৰণা যিখিনি প্ৰজন্ম আছে তেওঁলোকে তেনেকৈ মাছ ধৰা দেখি দেখি আমিও আজিকালি মাছ ধৰিব ধৰোঁ তেওঁলোকৰপৰাই সকলোখিনি আয়ত্ব কৰিছিলোঁ